মই অলপতে ক্ৰীম এটা অৰ্ডাৰ কৰিছিলোঁ মানে মুখত ঘঁহা তাৰ পিছত যিটো মানে অৰিজিনেল দাম দামটো আছিল ছয়শ টকা কিন্তু যোনটো পেকেট আছে সেইটোত দামটো বেলেগ লিখা আছে চাৰে ছশ টকা লেখা আছে গতিকে মোৰ অলপ কনফিউজ হৈছোঁ কি এইটো দামটো কিয় খেলিমেলি লিখা আছে লগতে পেকেজিংটো খোলা আছে সেইটো মোৰ বহুত বেয়া লাগিছে এতিয়া মই মুখত ক্ৰীমটো লগাম যদি কিবা মোৰ মুখত ওলায় বা কিবা সেইটো ৰিক্সটো নলয় গতিকে যিয়ে নহওক মোৰ মানে এইটো বহুত বেয়া এক্সপেৰিয়েঞ্চ যে যোনটো বস্তু মই কিনিলোঁ কাৰণ মোৰ এতিয়া মুখত লগাব বহুত ভয় লাগিছে তাৰ লগত ৰিটাৰ্ণ পলিচিও নাই গতিকে এতিয়া মোৰ মানে এইটো বহুত এটা বেয়া এক্সপেৰিয়েঞ্চ গতিকে মই সেইটো জনালোঁ আৰু সেইটো মোৰ বহুত বেয়া ৰিভিউ আৰু আপোনালোকৰ ফালত আপোনালোকৰ কাৰণে